অঁ হেল্ল' কোনে কৈছ কোনে কৈছা অঁ আচ্ছা অঁ হয় হয় অঁ

অঁ হয় মই বাৰু ৰেকৰ্ডটো মই চাই দিছোঁ এতিয়া